অধিক লোকৰ বাবে খাদ্য তৈয়াৰ কৰিবলৈ হ'লে প্ৰথমে জুইত জুই জ্বলাই পানী গৰম কৰি ল'ম পানী গৰম কৰি হোৱাৰ পিছত চাউল ধুই চাউল দি ভাত বনাম ভাত বনাই হোৱাৰ পিছত মই দালি বইল কৰিম দালি বইল কৰি দাইলত দিবৰ কাৰণে যি যি বস্তুৰ প্ৰয়োজন হয় সেইবোৰ বস্তু মই যোগাৰ কৰি ল'ম যোগাৰ কৰি হোৱাৰ পিছত মই চিকেন বনাম চিকেন বনালে চিকেন বনাবৰ কাৰণে যি যি বস্তুৰ প্ৰয়োজন হয় সেইবোৰ বস্তু মই তৈয়াৰ কৰি ল'ম তৈয়াৰ কৰি হোৱাৰ পিছত তৈয়াৰ কৰি হোৱাৰ পিছত মই চিকেন বনাম চিকেন বনাই বনাই হ'লে কিছুমান ভাজি থাকে ভাজি বনাবলৈ মই সেইবোৰ বস্তু ৰেডি কৰি ল'ম ৰেডি কৰি লোৱাৰ পিছত মই ভাজি বনাম